মই ভ্ৰমণ কৰি বহুত ভাল পাওঁ কিন্তু আচলতে সময় নাটনি আৰু যথেষ্ট কিছুমান অসুবিধাৰ কাৰণে মই ভ্ৰমণ কৰিবলৈ যাব নোৱাৰোঁ সময়ত কিন্তু বহুত বেছি হেঁপাহ ভ্ৰমণ কৰা এক মোৰ জীৱনৰ অন্যতম লক্ষ্য হয়তো ভৱিষ্যতে মই ভ্ৰমণ কৰিম যথেষ্ট সংখ্যক বহুত ঠাইলৈ মোৰ যাবলৈ বহুত মন আছে বিশেষকৈ আমাৰ ভাৰতৰ উত্তৰাখণ্ড দাঁতি কাষতে লাগি থকা ভাৰত ৰ নেপাল ভূটান এইবোৰ অঞ্চল প্ৰথমতে চাবলৈ মন আছে তাৰপিছত মোৰ তাতকৈ বাহিৰত আৰু অলপ দূৰত যাবলৈ বেছি মন আছে এইটো আচলতে মোৰ জীৱনৰ এটা অন্যতম লক্ষ্য বুলি ক'ব লাগিব আৰু পৰ্যটনস্থলী প্ৰিয় পৰ্যটনস্থলী ক্ষেত্ৰত আমাৰ অসমততো আপোনাৰ মাজুলীটো বহুত ধুনীয়া ঠাই বাকী তাৰো বাহিৰত মই নেপাল আৰু দাৰ্জিলিং গেংটক এইবিলাক বৰ ধুনীয়া সুন্দৰ যিহেতু মই দেখোঁ দেখা পাইছোঁ টিভি বা অন্য কিছুমান ভিডিঅ'ত দেখা পাইছোঁ সেই ঠাইবিলাকত বহুত হেঁপাহ আছে তাৰো ওপৰত যদি মই যাওঁ তেতিয়াহ'লে মালেয়েছিয়া ইটালী এইবোৰ ঠাইলৈ মোৰ যাবলৈ বহুত হেঁপাহ আছে কি সময় আৰু কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে আচলতে যাবলৈ সন্মুখীন নহওঁ ভ্ৰমণ কৰা আটাইতকৈ ভাল সময় মোৰ মতে অক্টোবৰৰ পৰা নবেম্বৰ মাহটো যিহেতু এই মাহত অধিক গৰম নাথাকে গৰমটো প্ৰায় শেষ হয় আৰু ঠাণ্ডাও প্ৰায় নতুনকৈ সোমায় গতিকে অতি ঠাণ্ডাও নহয় গৰমো নহয় এই এই সময়খিনি আচলতে আমাৰ ঘূৰাৰ কাৰণে আটাইতকৈ সুবিধাজনক সময় মোৰ মতে আৰু যিহেতু কিছুমান অতি গৰম দিনত গ'লে কিছুমান ঠাই কি হয় অত্যাধিক গৰমৰ কাৰণে আমি সহিব নোৱাৰোঁ আৰু অত্যাধিক ঠাণ্ডাৰ কাৰণে কিছুমান ঠাই অতিকৈ ঠাণ্ডাজনিত ঠাই থাকে সেই ঠাণ্ডা ঠাইবিলাকত আমি যাব নোৱাৰোঁ যদি যদি আমি দাঁতি কাষৰ উৰিষ্যা বা কলিকতাখনতেই কওঁ তেতিয়াহ'লে জুলাই আৰু আগষ্ট মাহত আমাৰ কাৰণে বিশেষকৈ আমাৰ কাৰণে যোৱাটো অতি সম্ভৱ নহয় বুলি মই ভাবোঁ বহু বেছি কষ্টকৰ হয় আমি আমাৰ অসমৰ আটাইতকৈ গৰম ঠাইখন হৈছে গুৱাহটী আৰু গুৱাহাটীতকৈ তাৰ তাপমাত্ৰাটো আৰু অতি অধিক কাৰণ অতি ব্যস্ত ঠাই এইবোৰ কলিকতা সেয়ে কলিকতাটো জুলাই আগষ্ট মাহত কয়েই কষ্ট পাবলৈ যোৱা নিচিনা হ'ব গতিকে ঠাণ্ডাত গ'লে বেছি ভাল হয় সুবিধা হয় কিন্তু সেই ঠিক তেনে ঠাণ্ডা উত্তৰাখণ্ড এইবোৰ ঠাণ্ডা ঠাই হয় এই ঠাইবোৰত যদি অলপ গৰম দিনত যোৱা হয় অক্টোবৰ বা ছেপ্টেম্বৰ মানত যোৱা হয় তেতিয়াহ'লে বেছি ভাল হয় তেনেকৈ সুবিধা মিলাই গ'লে ভাল হয় কিন্তু অতি বাৰিষাৰ কালত যিটো জুলাই মাহত আগষ্ট মাহত জুন মাহত এইবোৰ ঠাইত যাব এইবোৰ সময়ত যাব নালাগে কাৰণ বৰষুণৰ অনুপাতটো বেছি হয় বাৰিষা হয় জেগাই জেগাই বানপানী হ'ব পাৰে

তেনেকৈ মাজতে যে উত্তৰাখণ্ডত বৰষুণৰ বান আহিছে বুলি কোৱা হৈছে আচলতে ছ'ৰি আচলতে হেৰি হৈছিল এইটো পাহাৰৰ পৰা পাহাৰত ঠেকা খাই ডাৱৰত লাগি ডাৱৰ বৰষুণ হৈছিল বুলি পেলাই তেও আচলতে কোৱা হৈছিল তো তেনেকুৱা ধৰণৰ অসুবিধাৰ কাৰণে আচলতে আমি পৰিৱেশ ভালকৈ জলবায়ু ভালকৈ চাই চিতি আমি যোৱাটো অতিকৈ প্ৰয়োজন এই সময়ছোৱাত আৰু এটা সুবিধা আছে আমাৰ দিনো বেছি চুটি নহয় আৰু চুটিও নহয় আৰু দীঘলো নহয় কেতিয়াবা এনেকুৱা হয় বেছি দিন চুটি সময়ত গ'লে বেছি ঠাণ্ডা যেতিয়া হ'বগৈ ডিচেম্বৰ মাহত জানুৱাৰী মাহত দিনটো বহুত চুটি হয় তেতিয়া মানে কি হয় আমাৰ ঘূৰিবলৈ মানে অসুবিধা হয় দিনটোত পুটুককৈ সন্ধিয়া লাগে চাৰিটা বজাতেই তেতিয়া আমাৰ দিগদাৰ হয়গৈ সেয়ে আমি সেই সুবিধাখিনি আমি মিলাই কৰি গ'লে বেছি ভাল হয় মোৰ কাৰণে আটাইতকৈ প্ৰিয় আৰু অক্টোবৰ নৱেম্বৰ মাহতেই